অঁ হেল্ল' কি কৰি আছে কি কৰি আছে কি কৰি আছে কি কৰি আছে অই বানপানীয়ে এইবাৰ খেতি কি কি মাৰিলে হয় নি হেৰি পানী পোৱা নুপুৱা দুবিঘামান মাৰিলে অঁ মোৰ এই মাজৰ খিনি এটা মানে সোঁতেই বৈ গ'ল আৰু বাকী তিনি বিঘা মান মাৰিলে তাৰ পাছত শাক পাচলি বিলাক বাৰীত ডুবি গ'ল এতিয়া হেৰি নহয় এই ব্লকো যাব লাগিছিলে কিবা চৰকাৰে ফ্ৰম দিছে বোলে ইঞ্চুৰেঞ্চ অঁ কোন দিনাখন যোৱা হয় এই খবৰটো খবৰ খাতি কৰি এই ভাৰত চৰকাৰে কিবা হেৰি দিব বোলে সাহাৰ্য্য দিব বোলে কোৱা শুনিছোঁ অঁ ব্লকলৈ যাব লাগিব এতিয়া ব্লকত গৈ ফ্ৰম কেইখন ফ্ৰম দিব বোলে ফ্ৰম ফিলাপ কৰিবগে লাগে অঁ এতিয়া কেতিয়াকে যোৱা হয় অহা সপ্তাহত যোৱা অহা সপ্তাহত গলে ভাল হ'ব নি

হয় নি তে খবৰ খবৰ খাতি বিলাক কৰি কৰিলেই হৈ গ'ল ঠিক আছে দিয়ক ৰাখিছো অঁ হ'ব